মোৰ অঞ্চলত পালন কৰা পৰম্পৰা ৰীতি নীতিসমূহ হৈছে বিহু ধৰ্মীয় অনুষ্ঠান হৈছে শংকৰ উৎসৱ এই দুটা এই দুটা উৎসৱত বিভিন্ন ধৰণৰ নীতিসমূহেৰে পালন কৰা হৈছে হয় বিহু বিহু হৈছে আমাৰ আটাইতকৈ জনপ্ৰিয় বিহুৰ বতৰত ডেকা গাভৰু বিহু নৃত্য পৰিৱেশন কৰে যাৰ অৰ্থ হৈছে আৱেগ সৃষ্টিৰ কৰ্ম আনন্দ এই দুটা বিশেষত্ব হৈছে সক্ৰিয় পদচালনা আৰু পৰিধান কৰে নাচৰ লগে লগে ঢোল ঢোলক পেঁপা গগণা বা ইত্যাদি সংগত কৰে বিহু নাচৰ আদিটো জন জনা নাযায় যদিও তথ্যৰ মতে আশে পাশে আহোম ৰজা ৰুদ্ৰসিংহৰ ৰংঘৰৰ বাকৰিত ৰংঘৰৰ বাকৰিত ব'হাগ বিহু ব'হাগ মাহত বিহু নাচিবলৈ আমন্ত্ৰণ কৰা তথ্যত পোৱা যায় সত্ৰীয়া নৃত্য হ'ল

বিহুত বিভিন্ন ধৰণৰ উলহ মালহেৰে পালা যায় পালন কৰা হয়

বিহু আমাৰ পৰম্পৰা পৰম্পৰাগতভাৱে পালন কৰা হয় বিহুত ডাঙৰ সৰু সকলোবোৰ সকলোকে মৰম আদৰৰেৰে সেৱা সন্মান কৰা হয় ডাঙৰক সেৱা কৰা হয় আৰু সৰুবিলাকক মৰম কৰা হয় বিহুৱান দিয়া হয় গামোচা প্ৰতিগৰাকী অসমীয়া তিৰোতাই এই এই বিহুত বিহু আহিলে তাঁতশালত গামোচা তৈয়াৰ কৰে বিহুৱান দিবলৈ শংকৰ উৎসৱ শংকৰ শংকৰদেৱৰ